ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা মই গ্ল'বেল ৱাৰ্মিং বুলি ভাবোঁ গ্ল'বেল ৱাৰ্মিং মানে আমাৰ পৃথিৱীৰ গৰমটো বাঢ়ি গৈছে আৰু ঠাণ্ডাটো কমি গৈছে আৰু ইয়াত এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ বাবে লেণ্ডস্কেপটো বহুত পৰিবৰ্তন আহিছে আগতে পাহাৰ পৰ্বত পাহাৰ পৰ্বতত ইমান মানুহৰ ঘৰ নাছিলে এতিয়া মানুহ আৰু ঘৰ বাঢ়ি গৈছে আৰু গছ গছনি কমি গৈছে আৰু এইটোৰ কাৰণে আমাৰ ঋতু ঋতুটো বহুত পৰিবৰ্তন আহিছে মানে যেনেকৈ গৰমটো বাঢ়ি গৈছে গছ গছনি নথকাৰ কাৰণে গৰমটো বাঢ়ি গৈছে আৰু ঠাণ্ডাটো কমি গৈছে বৰষুণ কমি গৈছে পানী কমি গৈছে আৰু মানুহৰ মানুহ বাঢ়ি বাঢ়ি গৈ আছে এইটোৱে সবতছে ডাঙৰ সমস্যা